আমাৰ অঞ্চলত সচৰাচৰ আমি বাতৰি কাকত হিন্দু ভাষাত প্ৰায়ভাগে চাওঁ আৰু মাজে মাজে কেতিয়াবা হিন্দী বা বেংগলীও অলপ অলপ চাওঁ

সচৰাচৰ অসমীয়া ভাষাটো আমাৰ গাঁওবাসীত বেছিকৈ চলে আৰু অসমীয়া ভাষাৰ বাতৰিটোৱে বেছিকৈ চোৱা যায় যিহেতু আমাৰ গাঁৱলীয়া বা গাঁৱলীয়া মানুহখিনিয়ে বেংগলী এইয়া বাকী ভাষাৰ বাতৰিটো ইমান এটা ভালদৰে নাজানে সেইকাৰণে অসমীয়া ভাষাটো অসমীয়া ভাষাৰ বাতৰিটো বেছিকৈ চলে স্থায়ী ভাষাৰ কিবা সংবাদ মাধ্যম ভাষাৰ স্থায়ী বুলিও কোনো নিৰ্ধাৰিত নাই কাৰণ আমাৰ এইখিনিত যিহেতু বড়ো বা বেংগলী আৰু অসমীয়া ভাষাটো বেছিকৈ চৰ্চা হয় সেইকাৰণে স্থায়ী বুলি কোনো মাধ্যম নাই তাতে কিছুমান এনেকুৱা আছে যিটো ভাষা বা আমি তেওঁৰ সেই বড়ো ভাষাটো বুজি নাপ ইমান এটা স্পষ্টকৈ বুজি নাপালেও কিছু কিছু বুজি পোৱা যায় আৰু বড়ো বড়োখিনিয়ে প্ৰায় অসমীয়া ভাষাটো স্পষ্টকৈ বুজি পায় ঠিক তেনেদৰে বড়ো বা হিন্দু মুছলিম এনেকৈ সকলোৱে সচৰাচৰ অসমীয়া ভাষাত অসমীয়া ভাষাত বাতৰি চায়